সকলো মানুহে একেলগে উদযাপন কৰা সামাজিক অনুষ্ঠানৰ কথাকে ক'বলৈ যাওঁ যিহেতু এখন সামাজিক অনুষ্ঠানত সকলো মানুহে একেলগে উপভোগ কৰা কৰিব পৰাকৈ থকা অনুষ্ঠান মই বিয়াৰ কথাকে ক'বলৈ যাওঁ বিয়া হৈছে এটা সামাজিক অনুষ্ঠান য'ত নেকি এই অনুষ্ঠানটিত সকলো ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৱে একেলগে উপভোগ কৰিব পাৰে য'ত নেকি কাৰো মাজত কোনো পাৰ্থক্য উচ্চ নিচ উচ্চ নিচ ধনী দুখীয়া পৰা আৰম্ভ কৰি খাদ্যৰো যাতে কোনো অমিল নাথাকে এই বিবাহ বাৰ্ষিক বিবাহ বিবাহ অনুষ্ঠানতে আমি অঁ ক'ব পাৰোঁ যিহেতু এখন বিয়া সামাজিকভাৱে যেতিয়া অনুষ্ঠিত কৰা হয় তাত বিভিন্ন ধৰণৰ বিভিন্ন মনৰ বিভিন্ন ধৰ্মীয় লোক আহে আৰু সকলোৱে আমি যি খাদ্য তৈয়াৰ কৰোঁ সকলোৱে আমি একেলগে উপভোগ কৰোঁ আৰু এইদৰে কোনো তাৰ এখন বিবাহৰ দৰে এখন পবিত্ৰ সামাজিক অনুষ্ঠানত তাত কোনো সাম্প্ৰদায়িকতাৰ কথা তাত নাথাকে সম্প্ৰদায় বুলি ক'বলৈ গ'লে তাত কোনো আমাৰ নাথাকে আমি সকলো সম্প্ৰদায়ৰ মানুহে তাত সকলোৱে একেধৰে আমি উপভোগ কৰোঁ আৰু বৰেই হওক দৰাই হওক বা কইনাই হওক সকলোকে আমি তেওঁলোকক আমি সুন্দৰভাৱে আশীৰ্বাদ দিওঁ সেই আশীৰ্বাদে যাতে তেওঁলোকৰ যি সামাজিকভাৱে বান্ধোন হৈ তেওঁলোকে এটা নতুন জীৱন উদযাপন কৰিবলৈ তেওঁলোকক আমি আগবঢ়াই এই অনুষ্ঠানটি পালন কৰোঁ যাতে সেই অনুষ্ঠানটিয়ে আশীৰ্বাদেৰে তেওঁলোকৰ অনাগত জীৱনটো বা আহিব খোজা ভৱিষ্যতটো আহিব খোজা তেওঁলোকৰ বৈবাহিক জীৱন সুখৰ হওক শান্তিৰ হওক তাৰ তাকে আমি সকলোৱে কামনা কৰোঁ গতিকে এইধৰণেৰে পালন কৰা সামাজিক অনুষ্ঠান অনুষ্ঠানত আনন্দও যথেষ্ট আমি উপভোগ কৰোঁ এখন বিয়া সবাহত আমি দেখিবলৈ পাওঁ যে নাচ গানৰপৰা আদি কৰি সকলোৱে তাত কোনো দুখ বেদনাৰ কোনো তাত লেখমানো তাত দেখা নাপাওঁ আমি কেৱল মাত্ৰ আনন্দ আনন্দ আৰু আনন্দই এই আনন্দই ঘৰখনলৈ এটা আনন্দমুখৰ পৰিৱেশ আনে আৰু দৰা কইনায়ো তেওঁলোকৰ বৈবাহিক জীৱন সুখৰ হওক সুখৰ যে হ'ব বা সুখ শান্তিৰে পাৰ হ'ব তাৰবাবে তেওঁলোকেও ভগৱানৰ ওচৰত আশিস বিচাৰে সকলোৰে ওচৰত আশিস বিচাৰে সকলোৱে আমি বিভিন্ন ধৰণৰ ধৰক আমি আমাৰ আহোম সম্প্ৰদায়ৰ মানুহে যিদৰে চকলং পাতে কাৰোবাৰ হয়তো হোম পোৰে কাৰোবাৰ হয়তো ভাগৱত গীতাক সাক্ষী কৰি বিবাহ সম্পাদন কৰে ঠিক সেইদৰে বিভিন্ন ধৰণৰ বিভিন্নজনে বিভিন্ন ধৰণৰে নিয়ম নীতি কৰিলেও কিন্তু সেই সামাজিক অনুষ্ঠানটো আমি সকলো ব্যক্তিয়ে সকলোৱে আমি একেলগে উপভোগ কৰোঁ আৰু সেই উপভোগেৰে আমি সকলোখিনি আনন্দ মনেৰে আমি আনন্দ মনেৰে আমি উপভোগ কৰি আনন্দ মনেৰে তেওঁলোকক আশীৰ্বাদ দি তেওঁলোকৰ বৈবাহিক জীৱন সুখৰ হ'বৰ বাবে আমি সকলোৱে আশীৰ্বাদ দিওঁ